আমাৰ অঞ্চলত ব্যৱসায়িক কামত ব্য়ৱহাৰ কৰিব পৰা সম্পদ বহুত আছে তাৰ ভিতৰত বাঁহ বেত

ধান খেতি ইত্যাদি বাঁহ আমাৰ অতিকে প্ৰয়োজনীয় আৰু ই অতি মূল্যবান সম্পদ বাঁহৰ পৰা আমি সাধাৰণতে বিভিন্ন ধৰণৰ আচ বাব প্ৰস্তুত কৰোঁ খৰাহি পাচি কুলা চালনি ইত্য়াদি বাঁহেৰেই প্ৰস্তুত কৰা হয় খেতিৰ সঁজুলি যেনেধৰণৰ মৈ মৈ তকা খেতিয়কজনক লাগতিয়াল দাঙ পাচিযোৰ ইত্যাদিবিলাক বস্তু আমি বাঁহৰ পৰাই প্ৰস্তুত কৰোঁ কোৰ ৰৰ নাল নাঙলৰ ডিলা আদিও বাঁহেৰেই প্ৰস্তুত কৰা হয় বিহুৰ বিহুত বজোৱা ঢোলটোৰ মাৰিডালো বাঁহেৰেই বনোৱা হয় গগনা তকা আদিও বাঁহেৰেই প্ৰস্তুত কৰা হয় বাঁহৰে বিভিন্ন ধৰণৰ সঁজুলি প্ৰস্তুত কৰি মাছ ধৰা কামতো ব্যৱহাৰ কৰা হয় যেনেধৰণে জকাই খালৈ পল' চেপা জুলুকি আদি বিভিন্ন ধৰণৰ মাছ ধৰা সঁজুলি

বিভিন্ন ধৰণৰ সজুলি বাঁহেৰে প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰা হয় কাঠ আমাৰ দেশৰ বহুত আৱশ্যকীয় সম্পদ কাঠেৰে আমি বিভিন্ন বস্তু প্ৰস্তুত কৰোঁ সাধাৰণতে থকা ঘৰটোতো কাঠ ব্যৱহাৰ কৰা হয় পকী ঘৰটোত কাঠ মাৰি কাঠ টিং গজাল মাৰি দিয়া হয় খিৰিকি দৰ্জা আদি কাঠেৰে ব্যৱহাৰ কৰা হয় চকী টেবুল ডেক্স বেঞ্চ বিচনা ইত্যাদি বিলাক বস্তু কাঠেৰে প্ৰস্তুত কৰা হয় কাঠ মিস্ত্ৰিয়ে কাঠৰ কাম কৰি কাঠেৰে বস্তু বনাই বিক্ৰী কৰি বা কাঠৰ কাম কৰি একোটা একোটা পৰিয়াল পোহপাল দিয়ে কাঠ আমাৰ গতিকে মূল্যবান সম্পদ বেত আমাৰ সাধাৰণতে বিভিন্ন কামত ব্যৱহাৰ কৰোঁ বাঁহেৰে বনোৱা আচবাব বিলাকত

চকী টেবুল আদিও

বজাৰতো বিক্ৰী কৰা হয় ধান খেতি আমাৰ আকৌ গতিকে মূল্যবান সম্পদ সাধাৰণতে আমাৰ অসমৰ মানুহৰ প্ৰধান খাদ্য ভাত গতিকে ধানৰ পৰাই চাউল উৎপন্ন হয় প্ৰস্তুত হয় গতিকে ধান খেতি খেতিয়কৰ অতিকে প্ৰয়োজনীয় ধান খেতি কৰিবলৈ যাওতে প্ৰথমতে ধানৰ গজালি উলিয়াই তাক বোকা মাটিত সিঁচি কঠিয়া কৰি লোৱা হয় তাৰ পিছত সেই কঠিয়া উঘালি মাটি বোকা কৰি তাত ৰুই দি ধান খেতি কৰা হয় আৰু সেই ধানেই বিভিন্ন ধৰণৰ ধানৰ খেতি কৰি খেতিয়ক উপকৃত হয় ধান খেতি বিভিন্ন বতৰত বিভিন্ন ধৰণৰ কৰা হয় খৰালি কালত আহু খেতি আৰু বাৰিষাকালত শালি খেতি কৰা হয় আহু খেতি

পাছত সেই ধান পুলি গজি ধান গছ হয়

একো জোপা ধানত এঠোককৈ ধান হয় তেনেধৰণেই আহু ধানৰ খেতি কৰা হয় শালি ধানৰ খেতি বোকা মাটিত ৰুই গুচা গুচকৈ বোকা পানীত ৰুই তাত উৎপাদন কৰা হয় খেতি ধান খেতি বোকা মাটিত ৰোৱা প্ৰায় দহ পোন্ধৰ দিনৰ পাছত সি সজাল ধৰি নতুনকৈ বাঢ়িবলৈ লয় প্ৰায় দুমাহ

চপাই গোটাই আনি ঘৰত চোতালত মৰণা মাৰি তাত ধান খিনি উলিয়াই খেৰ খিনি আছুটীয়াকৈ

ধান খিনিকে ভঁৰালত ভৰাই থৈ বছৰ জোৰাই গৃহস্থ ঘৰে খোৱা হয় লগতে ব্যৱসায়ী বৃত্তিতো কোনোবাই সৰহীয়াকৈ কৰি বিভিন্ন দামত বিভিন্ন ধান বিক্ৰী কৰি উপকৃত হয়